মোৰ ব্য়ক্তিগত লক্ষ্য় বা উচ্চাকাংক্ষা বুলি ক'লে মোৰ ব্য়ক্তিগত লক্ষ্য় হৈছে এগৰাকী সুদক্ষ শিক্ষয়িত্ৰী হোৱাৰ মই ল'ৰা ছোৱালীসমূহক পঢ়াই বহুত ভাল পাওঁ আৰু শিক্ষাগুৰু সকলকো যথেষ্ট সন্মান কৰোঁ মোৰ শিক্ষকতা হোৱাৰ সপোনটো বহুত আগৰে পৰাই আছে মোৰ শিক্ষকতা কৰি কেনেকুৱা অনুভৱ হয় তাক চাবলৈ আগৰপৰাই টিউচন কৰাই আহিছোঁ